হেল্ল' অঁ কোৱা কোৱা কোৱা অঁ হয় নেকি তোমাক যে আগতে মেডিচিনখিনি দিছিলোঁ সেই মেডিচিনখিনি খোৱা শেষ নেকি হয় নেকি তেতিয়াহ'লে আৰু মেডিচিনখিনি খাই পেলাই এবাৰ মোৰ চেম্বাৰকলকেন আহা তুমি মোৰ চেম্বাৰক লৈ অঁ মোৰ চেম্বাৰলকেন অহাৰ পিছতে এটা মই টেষ্ট কৰাই দিম বা আল্টাচাউণ্ড এটা কৰাই বস্তুটো চাই ল'ম আৰু হয় নেকি মইটো তোমাক আগতে মেডিচিনখিনি দিছিলোঁ সেইখিনি কিনি আনি আকৌ এবাৰ খোৱা অঁ অঁ অঁ সেইটো খাই পেলাই যদি সেইখিনিতো ভাল নহয় তেতিয়াহ'লে মোৰ চেম্বাৰকলৈকেন এবাৰ আহি যোৱা মই এটা টেষ্ট কৰাই আৰু এবাৰ চাই দিম